অঁ মানে মোৰ মানে অহা মানে কেইদিনমান পৰাই মানে বহুত একদম জ্বৰ কাঁহ হৈ আছে গতিকে কোনটো মানে মেডিচিন ল'লে ভাল হব বাৰু অঁ মানে একদম যেনেকে মাইগ্ৰেন হ'লে যে লাগে ন সেনেকুৱা মাথাৰ বিষ হৈ আছে ৰাতিপুৱাৰ পৰা এতিয়ালৈ মানে একোৱে খাব পৰা নাই মই নাই টেষ্টো পোৱা নাই মানে একদম মাইল্ড টেষ্ট আহি আছে অলপ মানে চৰ চৰ্দিও হৈ আছিলে মানে বহুত হাঁচি আহিছিলে আৰু কাঁহ কাঁহো হৈ আছিলে হাঁ এইটো যোৱাকালি যোৱাকালি ৰাতিৰ পৰা মানে

মানে অহা যোৱা কৰি পেলাই বতাহ লাগি থাকে বাৰু আৰু ঠাণ্ডা গৰমত ঠাণ্ডা খোৱা যায় এনেকে মানে সেইকাৰণে মানে মিডিয়াম আৰু মানে কি মেডিচিন ল'ম বাৰু মানে কাঁহৰ কাৰণে কি ল'ম কিবা আৰু ঘৰৰ দিয়া যায় মেডিচিন এনেকে এনেকুৱা দিব পৰা যেনেকে তেনেকুৱা কিবা দিব পাৰি নেকি মানে কিবা কৰি পেলাই অঁ অঁ আৰু মূৰৰ বিষৰ কাৰণে বা কি লওঁ টেবলেটটো কি নামটো ভিস্কোডাইন আৰু পেৰাচিতামল কিমান বা দাম হ'ব দুইটাৰে ঠিক আছে মানে ক'ত কোনটো দোকানত ল'লে ভাল হ'ব মানে অঁ অঁ অঁ ঠিক আছে দিয়ক বুজিছোঁ দুপৰীয়া ৰাতি খাম

ঠিক আছে অঁ অঁ ঠিক আছে